হেল্ল' অঁ হয় লাগিছে কওকচোন কি কি বস্তু বাৰু অঁ অঁ অঁ হয় অঁ পাৰিম পাৰিম অঁ ঠিক আছে দি দিব অঁ হয় নেকি অঁ হয় হয় তিতাবৰৰপৰা কৈছে ন ঠিক আছে হ'ব দিয়ক